হেল্ল' এই ফুলবাৰীত সংগীতানুষ্ঠান হ'ব বুলি কৈছে এই তাত গায়ক কোন আহিব এই গায়কজনৰ মানে কিবা হেৰি এই কিবা টিকেট ছিষ্টেম আছে নেকি টিকেটৰ মূল্য কিমান হ'ব ন মই তালৈ যাম বুলি ভাবিছিলোঁ মানে চাবলৈ মই মানে কিবা আৰু আমাৰ এই লগৰো অল কেইজনমান যাম বুলি কৈছে তাত চাবলৈ তাকে সুধিলোঁ কেইটামান বজাত হ'ব এঘাৰটামান বজাত হ'ব নেকি এঘাৰটামান বজাত পা আৰম্ভ হ'ব অঁ আমিও যাম বুলি ভাবিছোঁ মানে কিবা সংগীতানুষ্ঠান মানে এনেও চাই ভালেই পাওঁ সেইটো কাৰণে যাম বুলি ভাবিছোঁ আৰু কিবা সৱিশেষ থাকিলে জনাব দেই আমাৰ কেই কেইজনমান যাম বুলি কৈছে গোটেইকেইজন লৈ যাম একেলগে আমি প্ৰায় ল চাৰে দহটমান বজাত পামগৈ গৈ পেলি বহুত দিন চোৱা নাই মানে কিবা চাম চাম লাগি আছে আমাৰ ওচৰতো তেনেকৈ হোৱা নাই আমি এপাক যাম তেনেহ'লে বাৰু হ'ব